লখিমপুৰ জিলাখনৰ মানুহে দৈনিক সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হ'ল ট্ৰেফিকৰ সমস্যা যাৰ বাবে কেতিয়াব অফিচ গৈ পোৱাত ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ গৈ পোৱাত ৰোগী মেডিকেললৈ যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় কেতিয়াবা হঠাতে কোনো ঠাই এনভাৰ্ণমেণ্টৰ ছেকিং বহে যিয়ে সাধাৰণৰ জনগণক বহুতো অসুবিধাত পেলাইছে কিয়নো যাৰ লাইচেন্স নাই তেওঁৰ পৰা টেক্স লোৱা হৈছে কিন্তু তাৰ বিনিময়ত যদি লাইচেন্স দিয়াৰ ব্যৱস্থা কৰে তেতিয়া কিছু সমস্যা কম হ'ব লগতে যদি হেলমেত জোতা আদি পিন্ধা নাই তেন্তে টেক্স লৈ সেয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু পলিউচনৰ বাবে যি টেক্স কাটে তাৰ বিনিময়ত চাৰ্টিফিকেট খন দিয়াৰ ব্যৱস্থা কৰিব লাগে অন্য এটা অতি গুৰুত্বপুৰ্ণ সমস্যা হ'ল ট্ৰেনৰ ক্ৰছিঙত বহু সময় ৰব লগা হয় সেয়েহে সকলো ক্ৰছিঙতে সম্ভৱ নহয় যদিও কিছুমানত উৰনীয়া হেতু নিৰ্মাণ কৰিলে এই সমস্যা বহু পৰিমাণে সমাধান হ'ব লগতে অন্য এটা সমস্যা হ'ল অত্যাধিক টমটমে কৰা জামৰ সমস্যা যযৰ ফলত সময়ৰ পলমৰ লগতে বহু দুৰ্ঘটনা হোৱা দেখা গৈছে এই সমস্যাটো সমাধান কৰিবলৈ হ'লে লখিমপুৰ টাউনৰ মাজত টমটমসমূহ ন' এনট্ৰি ব'ৰ্ড লগাব লাগে অন্য এটা সমস্যা হ'ল বনৰীয়া গৰু সমূহে ৰাস্তাত বসবাস কৰিবলৈ লোৱাটো কিয়নো দিন ৰাতি নোহোৱাৰে গৰুবোৰ ৰাস্তাত থাকে যাৰ বাবে মানুহে ট্ৰেফিক জামৰ সমস্যাৰতো সন্মুখীন হয়েই বাবে লগতে বহুত দুৰ্ঘটনাও হয় কেতিয়াবা বহু লোকে প্ৰাণ হেৰুৱাবলগাও হয় এই গৰুবোৰ এটা নিৰ্দিষ্ট সময়লৈকে ৰখাৰ ব্যৱস্থা কৰি ফাইনৰ ব্যৱস্থা কৰিব লাগে আৰু দিন দিন পাৰ হোৱাৰ পাছত বিক্ৰী কৰি চৰকাৰে দুৰ্যোগৰ সময়ত বিভিন্ন সাহাৰ্য্য দিব পাৰে নহ'লে অন্য উন্নয়নমূলক কামত খটুৱাব পাৰে এই সমস্যাসমূহৰ ক্ষেত্ৰত নেতাসকলৰ পৰা অহাৰ দৰে উচিত ব্যৱস্থাসমূহ গ্ৰহণ কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব লাগে